আচলতে প্ৰিয় বাতৰি বুলি ক'বলৈ গ'লে আমাৰ অসমত বৰ্তমান অধিক জনপ্ৰিয় হিচাপে প্ৰচলিত দৈনিক অসম অসমীয়া প্ৰতিদিন লগতে মোৰ অতিকৈ প্ৰিয় হ'ল দৈনিক জনমভূমি এই বাতৰিবোৰ বৰ্তমান আমি পঢ়ো আৰু এইবোৰৰ পৰাই আমি বিভিন্ন শিক্ষা পাওঁ গোটেই অসমৰ বাহিৰেও ভাৰতৰ বাহিৰেও দেশ দেশান্তৰ বিভিন্ন খবৰ বিভিন্ন ধৰণৰ উন্নত উন্নত দেশবিলাকৰ প্ৰতিছবি আমি এই বাতৰিৰ মাধ্যমে পাওঁ আৰু বাতৰি কাকতখন আমাৰ জীৱনত অতিকৈ প্ৰিয় এইকাৰণেই যে বাতৰি কাকতৰ মাধ্যমেৰে আন আন দেশৰ লগত আমাৰ ভাৰতবৰ্ষৰ যিবোৰ বৈদেশিক সম্পৰ্ক ভাৰতবৰ্ষৰ যিবোৰ উন্নতিৰ কল্পে যিবোৰ ব্যৱস্থা এই সকলোবোৰৰ আমি বাতৰি কাকতৰ মাধ্যমেৰে পাই যাওঁ তাৰোপৰি বাতৰি কাকতখন এনেকুৱা এটা মাধ্যম যি মাধ্যমৰ ফলত আমি এখন দেশে আন এখন দেশৰ সকলোখিনি বাতৰি আমি পাব পাৰোঁ লগতে আমাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত দেশৰ উন্নতিৰ ক্ষেত্ৰত ব্যৱস্থাত বা দেশৰ যাতায়ত আদিৰ ব্যৱস্থাত সকলোবিলাক বস্তু আমাৰ এই বাতৰি কাকত মাধ্যমে যিহেতু প্ৰচাৰ হয় গতিকে সেই সকলোবিলাক আমি বাতৰি কাকতৰ যোগেদি পাওঁ সেই কাৰণে আমি আমাৰ জীৱনত এই বাতৰি কাকত অধ্যয়নটো অতিকে প্ৰিয় বুলি ভাবো লগতে মই ভাবো আটাইয়ে অন্তত বৰ্তমান অৱস্থাত অন্য়ান্য শিতানৰ বস্তুবিলাক বাদ দি বাতৰি কাকতক নিজৰ ফালে লৈ নিজ আপোন কৰি ল'লে বেছি উন্নত হ'ব বুলি আমি এটা অনুভৱ কৰিছো